হেল্ল' বিকাশ দা হয়নে মই বন্তীয়ে কৈছোঁ ফলামণিৰ পৰা ভালে আছে নবৌহঁতৰ ভালনে ল'ৰা ছোৱালীকেইটাই কি কৰি আছে মই মানে ফোন কৰিলোঁ অহা সোমবাৰে বিছ তাৰিখ পৰিব সেইদিনাই দেওপানীলৈ যাম বুলি ভাবিছোঁ আপোনাৰ গাড়ীখন পামনে বাৰু আমি মুঠ আঠজন নজনমান যাম লগতে ল'ৰা ছোৱালী দুটামানো যাব ভাড়াটো কিমান হ'ব বাৰু ল'ব আৰু এহেজাৰমান নহ'ব নি এহেজাৰে অঁ হ'ব কিবা এটা মিলাই জুলাই ল'ম আৰু হয় নেকি বাৰু হ'ব দুশ এশ কিবা এটা কৰিব আৰু মিলা মিছা কৰি দিব আপুনি সেইদিনা আঠমান বজালৈ বৰতল পাবহি তেতিয়া আমি চাৰে দহটামানত আমি দেওপানী পামগৈ ছাগৈ ঠিক আছে হ'ব দিয়ক তেন্তে